আমি তাঁত বওঁতে এই এই কেইপদ সঁজুলিকে ব্যৱহাৰ কৰোঁ ববিন টোলোঠা দুৰপতি ৰাচ মাকু মহুৰা চিৰি খলি ডাংমাৰি ৰাচভৰা বৰসূতা যঁতৰ আদি ব্যৱহাৰ কৰোঁ এই সকলোবিলাক আহিলাবিলাকে আমি গামোচা ৰুমাল এৰি চাদৰ মুগা মেখেলা মুগা ৰিহা চেলেং চাদৰ আদি বব পাৰোঁ